ঐ শুনচোন মই এফালে যাব ওলাইছোঁ তই সেই জেগাটোত যে তইতো চিনি পাওঁ তই তাত গৈছ ন হয় হয় অঁ অঁ সেই জেগাটো তই মানে সেই জেগাটোৰ বিষয়ে মই মানে তাত মই যাব বিচাৰিছোঁ আৰু তাত পৰ্যাপ্ত পৰিমাণে মোৰ ডাটাটো পামনে তাত উপলব্ধ হ'বনে সেই জেগাখনত কচোন তই সেই জেগাটো তাকে আৰু সেই জেগাটোত যোৱাৰ পিছত মই তোৰ এই মানে আৰু বেলেগ বেলেগ এটা কাৰণে মই মানে মোৰ ডাটাখিনি উপলব্ধ হ'ব নাই বেলেগ কচোন অঁ হয় হয় আচ্ছা তাৰপিছত কচোন তই ঠিক আছে ন জেগাটো মই ডা ডাটা ডাটাটো ধুনীয়াকৈ গুগল মেপৰ কাৰণে ধুনীয়া উপলব্ধ ন গুগল মেপে ঢুকি পাব নহয় ন হয় হয় ঠিক আছে ঠিক আছে হ'ব